আমাৰ ইয়াত জীৱ জন্তুৰ কাৰণে চৰণীয়া পথাৰ আছে তাতেই আমি গৰু ছাগলী সেইবিলাকৰ তাতে এৰাল দিওঁ বা গৰু লৰাই গৈ পানি চৰায়ো থাকে সেইকাৰণে আমাৰ কাৰণে বহুত সুবিধা জন্তুৰ কাৰণে বহুত সুবিধাৰ ঠাই আছে কিন্তু ৰ'দ বৰষুণ যেতিয়া বেছি হয় তেতিয়া সিহঁতৰ কাৰণে অকণমান অসুবিধা হয় বৰষুণ বা ধুমুহা বতাহ আহিলে বা বিজুলি ঢেৰেকনি মাৰিলে কেতিয়াবা পথাৰতে গৰু কিছু কিছু লোকে গৰু এৰাল দি থয় ঘৰলৈ আহিব নোৱাৰি তাত তেনেকৈয়ে চৰক পৰি পানি গৰু মৰে আকৌ ৰ'দ হ'লেও ৰ'দত ৰ'দত কি হয় গৰুবিলাক ওচৰত যদি পুখুৰী বা খাল সেইবিলাকত যদি পানী নাথাকে পানী বঢ়াবৰ কাৰণেও গৰুবিলাকৰ অকণমান হেৰি দেখা দিয়ে অন্যহাতে এৰাল দি দিলে মানে বেছি ৰ'দ ৰ'দ সহ্য কৰিব নোৱাৰিও গৰু মৰা দেখা যায় প্লাষ্টিক ফ্লাষ্টিক প্লাষ্টিকবিলাকো ক'ৰবাত ক'ৰবাত কেনেবাকৈ পৰি থাকে সেইবিলাক কেতিয়াবা খায়ো গৰু পেট উফন্দি পানি গৰুবিলাক মৰি যায় গৰু হওঁক জীৱ জন্তু যিকোনো হেৰি হ'লে প্লাষ্টিক খালেতো মৰিবই তেনেকৈ মৰে দেখিছোঁ পানীৰ অভাৱৰ কাৰণেও সেই গৰুবিলাক কিছু কিছু গৰু মানে সংকটত পৰি যায় কেতিয়াবা বচাব পাৰি কেতিয়াবা বচাবই নোৱাৰি এনেকুৱা এটাও হৈ যায় গতিকে তেনেধৰণে চলি আছে আৰু আমাৰ ঠাইডোখৰ